বিভিন্ন ভাষা ভাষীৰ মিলনভূমি অসম বাৰেৰহনীয়া সংস্কৃতিৰ ভঁৰাল এই সংস্কৃতিক ৰক্ষা কৰাতো প্ৰতিজন অসমীয়াৰে কৰ্তব্যও দায়িত্ব এই সংস্কৃতিক আমাৰ যি সংস্কৃতি তাক ৰক্ষা কৰিবলৈ প্ৰথমতে আমি প্ৰত্যেক অসমীয়াই নিজৰ সংস্কৃতিলৈ শ্ৰদ্ধা ৰাখিব লাগিব নিজৰ সংস্কৃতিক লৈ গৌৰৱ কৰিব পাৰিব লাগিব যেনেকৈ অসমৰ প্ৰধান সাজযোৰ চাদৰ মেখেলা তাৰ পিছত আমাৰ আটাইতকৈ সুন্দৰ সাজযোৰ হৈছে মুগা ৰিহা মেখেলা লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ যেনে বড়োসকলৰ দখনা তেনেকৈ কাৰ্বিসকলৰ যিটো সাজ আছে তেনেকৈ প্ৰতি প্ৰতিটো জাতি জনগোষ্ঠীৰ সেই সাজবিলাকৰ লগতে আমাৰ বাদ্যযন্ত্ৰবিলাক চিফুঙৰ পৰা ঢোল মাদল এই সকলোবিলাকক যদি আমি সংৰক্ষণ কৰিব বিচাৰোঁ তেন্তে প্ৰথমেই আমি এই বাদ্যযন্ত্ৰবিলাক বনোৱা আৰু বাদ্যযন্ত্ৰবিলাক বজোৱা মানুহখিনিৰ এই কলাটোক সংৰক্ষণ কৰিব লাগিব লগতে যিসকল শিপিনীয়ে তাঁতত চাদৰ মেখেলাৰ লগতে আন গামোচাৰ পৰা আন জনজাতি জনজাতীয় কাপোৰসমূহ বয় তেওঁলোকক তেওঁলোকৰ সেই প্ৰতিভাক সংৰক্ষণ কৰিব লাগিব আৰু প্ৰউৎসান জনাব লাগিব প্ৰউৎসন দিব লাগিব তেওঁলোকক আমি আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াব লাগিব যাতে আমাৰ সংস্কৃতিটো জীয়াই থাকে আমাৰ সংস্কৃতিত ঐতিহ্য বুলি ক'বলৈ গ'লে আমি মাজুলীৰ কথাও ক'ব পাৰোঁ মাজুলীৰ যি মুখাশিল্প তাক সংৰক্ষণ কৰাও অত্যন্ত জৰুৰী বৰ্তমান এই আধুনিক যুগত যেতিয়া পাশ্চাত্য সংস্কৃতি আমাৰ অসমলৈ সোমাই আহিছে বা ভাৰতলৈ সোমাই আহিছে সেই সময়ত এনেকুৱা মুখাশিল্প লাহে লাহে বিলুপ্তিৰ গৰ্ভলৈ গৈছে কিয়নো যিসকল মুখাশিল্পী থাকে মুখা বনোৱা শিল্পী থাকে তেওঁলোকে অৰ্থৰ অত্যন্ত অভাৱ অনুভৱ কৰে যাৰ বাবে তেওঁলোকে অন্য বৃত্তি বাচি ল'বলগীয়া হয় পোন প্ৰথমে প্ৰতিজন নাগৰিক আমি সজাগ হ'ব লাগিব যে আমাৰ সংস্কৃতিত ঐতিহ্য আমাৰ পৰম্পৰা ৰক্ষা কৰাতো আমাৰ দায়িত্ব আমি চৰকাৰক জোৰ দিব লাগিব এই ঐতিহ্য ৰক্ষা কৰাৰ বাবে তেওঁলোকে লোৱা পদক্ষেপবিলাকক আমি পদক্ষেপবিলাক গ্ৰাউণ লেভেললৈ অনাত অৰ্থাৎ একেবাৰে গাঁও লেভেললৈ লৈ অহাত আমি জোৰ দিব লাগিব লগতে যিখিনি এনেকুৱা শিল্পী আছে মৃৎশিল্পী হওক বা বাঁহৰ কাম কৰা বাঁহৰ চালনী কুলা বনোৱা এইবিলাক বনোৱা শিল্পী হওক তেওঁলোকক আমি প্ৰউৎসন দিয়াৰ বাবে তেওঁলোকক আৰ্থিকভাৱে সহায় কৰাৰ বাবেই তেওঁলোকক আৰ্থিকভাৱে সহায় কৰাৰ বাবে আমি চৰকাৰক জোৰ দিব লাগিব চৰকাৰক আবেদন কৰিব লাগিব যাতে আমাৰ এই ঐতিহ্যবিলাক হেৰাই নাযায় ইয়াৰ লগতে আমাৰ যিখিনি পুৰণি মঠ মন্দিৰ আছে যেনেকৈ কামাখ্যা মন্দিৰ বগলা মন্দিৰ গৰখীয়া থান এইবিলাকো আমাৰ ঐতিহ্যৰ ভিতৰতে পৰে লগতে শিৱসাগৰৰ যিখিনি ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ সেইখিনিও আমাৰ ঐতিহ্যৰ ভিতৰতে পৰে এই সকলোখিনি সংৰক্ষণ কৰাৰ বাবে আমি প্ৰতিগৰাকী নাগৰিক সজাগ হ'ব লাগিব আমি সেই ঠাইসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব প্ৰতি বছৰে সেই ঠাইসমূহৰ মেৰামতিৰ বাবে লগতে সেই মন্দিৰ আৰু ঐতিহ্যপূৰ্ণ ঠাইসমূহ চাফ চিকুণকৈ ৰখাৰ বাবে আমি একোজন একোজন সহায়ক নিযুক্ত কৰি কৰিব লাগিব বা সমিতি গঠন কৰি তেওঁলোকক সেই দায়িত্বভাৰ দিব লাগিব আৰু তেওঁলোকেও সম্পূৰ্ণ দায়বদ্ধতাৰে কামখিনি কৰিব লাগিব গতিকে মই ভাবোঁ যে সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰিবলৈ আমি প্ৰতি গৰাকী নাগৰিক সজাগ হ'ব লাগিব লগতে চৰকাৰেও এই বিষয়ত এই বিষয়টোক গুৰুত্ব সহকাৰে ল'ব লাগিব এইখিনিয়ে মোৰ ক'বলগীয়া